বিশেষকৈ গাঁওবাসী মানুহৰ কাৰণে বাৰিষা সময়ত দিনবিলাক অকণমান সমস্যা সমস্যাযুক্ত কাৰণ আমি শাক পাচলিৰ পৰা কৃষি যিখিনি সামগ্ৰী আমি বাৰিষা খৰালি যেতিয়া যি চিজনত যি হয় আৰু কৰোঁ কিন্তু বাৰিষা হ'লে আমাৰ বজাৰলৈ নিবলৈ অলপ অসুবিধা হয় বিশেষকৈ গাঁৱলীয়া ৰাস্তাবিলাক সিমান এটা সুচল নহয় কিন্তু বাৰিষা হ'লে আমাৰ অকণমান খেলি মেলি হয় আৰু বজাৰলৈ বা ঠেলাই নিবলৈ হ'লেও বা চাইকেলে কঢ়িয়াবলৈ হ'লেও দিগদাৰ হয় কিন্তু খৰালি হ'লে ভাল ৰাস্তাবিলাক ভাল হয় বিশেষকৈ আজিকালি নিজে নিনিলেও হয় বাৰু আজিকালি এটা কথা ভাল হৈছে কি প্ৰায় বেপাৰী গাঁৱে গাঁৱে আছে তেওঁলোকে ঘৰে ঘৰেই তোলে বাৰু বাৰিষা হ'লে তেওঁলোকে অকণমান বস্তুবিলাক উঠাবলৈ অকণমান অসুবিধা পায় তেওঁলোকেও যাবলৈ অসুবিধা হয় যে